আপুনি তৰুণ দত্ত হয়নে অঁ মই আপোনালোকৰ তাত ফুৰিবলৈ যাম বুলি ভাবিছোঁ অঁ ফুৰিবলৈ যাম বুলি ভাবিছোঁ তাতে অঁ শিৱদৌল আৰু জয়দৌল জয়দৌল এইবোৰ ৰংঘৰ এইবিলাকৰ বিষয়ে আপুনি কিছুমান কথা ক'ব নেকি বাৰু অঁ মই যাম বুলি ভাবিছোঁ

অঁ

অঁ বাৰু ইমানখিনি আপুনি মোক বহলাই কথাখিনি সোধা কাৰণে বেয়া নাপাব অঁ অঁ সুধিবলৈ মই অলপমান সাহস এটা হ'ল অঁ পিছে আপোনাৰ ঘৰ ক'ত অঁ অঁ অঁ অঁ অঁ অঁ অঁ ভাল বাৰু